আচলতে আমি গাঁৱলীয়া মানুহ গাঁৱত বাস কৰোঁ যিহেতু গাঁৱত বাস কৰা মানুহ এজন চলিবলৈ মানুহ এঘৰ চলিবলৈ বৰ্তমান যুগত বস্তু পাতিবোৰ বহুত দাম হ'ল দাম হোৱা ক্ষেত্ৰত মানে কি প্ৰত্যেকেই নিজৰ প্ৰত্যেকেই এটা নিজৰ নিজৰ ব্যৱসায়ত জড়িত বা লক্ষ্য থাকে জড়িত হ'বলৈ সেইকাৰণে ময়ো ভাবিছিলোঁ ব্যৱসায় মানে জীৱ জন্তু এইখিনি পোহো তাৰ মাজত কিবা এটা হ'ব লগে লগে ঘৰখন কিবা এটা কৰিব পাৰিব ঘৰখন চলিব পাৰিব ধুনীয়াকৈ সেইটো কাৰণে মই সৰু আগে ছাগলীখিনি পুহিছিলোঁ জীৱ জন্তু গৰু আছে খালী গৰু দুটা আছে মাত্ৰ হাঁহ কুকুৰা অলপ আছে ছাগলী বেছি আছে চল্লিছটামান ছাগলী আছে ছাগলীখিনি এতিয়া জীৱ জন ছাগলী চল্লিছটা ছাগলী যত্ন ল'বলৈ মানে এজন মানুহৰ প্ৰব্লেম হয় সেইটো কাৰণে ঘৰ মানুহ ঘৰ কি জড়িত হৈ থাকে আৰু মোৰ কাম কৰা মানুহ এজন আছে সেই কাম কৰা মানুহজন জড়িত হৈ থাকে তেওঁ মাননি লয় পাৰ ডে' মাননি এটা মই দিব লাগে তেনেকৈ মানে জীৱ জন্তুবিলাক যত্ন লোৱা হয় আৰু চল্লিছটা ছাগলীক খোৱাবলৈ মই পাৰ ডে' ঠেলাত দুঠেলা নিম পাত আনিবলগীয়া হয় ওচৰতে আমাৰ কাষতে বাগান আছে বাগানৰ কাষে কাষে গছ আছে নিম গছ বহুত গছ আছে সেই নিম গছৰ ডালবিলাক কাটি কাটি আনি ছাগলীবিলাকক খুৱাবলগীয়া হয় তাৰপিছত ঠাইখিনি চফা কৰিবলৈ সেই কাম কৰা মানুহজনে দিনত দিনটো লাগিয়ে থাকে ইটোৰ পিছত সিটো ইটোৰ পিছত আজি এই জাষ্ট মলখিনি চাফা কৰিলে তাৰপিছত আকৌ মটৰ পানী মাৰি আকৌ তেওঁ যিহেতু ছাগলী কাৰণে চাংঘৰ চাংঘৰ ওপৰত তেওঁ ঝাৰু মাৰি পুনৰ আকৌ মটৰ মাৰিবলগীয়া হয় পানীৰ মটৰ চাফা কৰিবলগীয়া হয় এনেদৰে কামবিলাক কৰি থাকিবলগীয়া হয় যিহেতু ছাগলী এতিয়া বৰ্তমান চাহিদা বেছি এক কেজি মাংস দাম সাতশ টকা আৰু আনকো এই কথাটো ক'ম যে ছাগলী পোহক ছাগলী পুহিলে বহুত প্ৰফিট আছে এটা সৰু ছাগলী বিকিলেও আপুনি দুই তিনি হাজাৰ টকা ইনকাম কৰিব পাৰে এদিনত তেনেকুৱা বছৰেকত ছাগলীয়ে মানে চাৰিটা পোৱালি দিয়ে এবছৰত এজনী ছোৱালীয়ে ছাগলীয়ে দুটা পোৱালি ছমাহত আকৌ দুটা পোৱালি ছমাহৰ মূৰে মূৰে দিয়ে সেইটো কাৰণে ছাগলীৰ প্ৰফিট আছে আৰু তেনেকৈ প্ৰফিট হ'ব বুলিয়ে মই ছাগলী ব্যৱসায়টো লগত অলপ জড়িত বাকী গৰু দুজনী আছে গাখীৰ খিৰুৱা হয় অলপ ঘৰত খাবৰ কাৰণে গৰুটো পুহিবলৈ বিশেষকৈ ডাঙৰ হেৰি নাই ফিল্ড নাই সেইকাৰণে গৰু অলপ কমকৈ লোৱা হৈছে লগতে সৰুকৈ হাঁহ কুকুৰা অলপ আছে সৰু সুৰাকৈ গতিকে কিন্তু কম ব্যৱসায় কৰিবলৈ বৰ্তমান চাকৰিটো নাই সেইটো কাৰণে ব্যৱসায়ৰ লগতে অলপ জড়িত জীৱ জন্তুবিলাকৰ লগতে জড়িত সিহঁতৰ মৰম চেনেহ চেনেহৰ মাজত থাকিয়েই ভাল লাগে দানা গছ গছপাত আদি খুৱাওঁ আমি লগতে আমি আৰু ইয়াৰ যিখিনি মলমত্ৰ সেইখিনি আমি ঘৰ গাঁৱলীয়া মানুহ যে খেতিত ব্যৱহাৰ কৰোঁ সৰু আকৌ অলপ অলপ ঘৰত খাবৰ কাৰণে লাই পালেং ধনিয়া কবি এইবিলাক কৰা হয় ইয়াৰ মলখিনি যিটো আমি তাত সেইখিনি গোটেইখিনি খেতিত ব্যৱহাৰ কৰোঁ ব্যৱহাৰ কৰোঁ হ'ব এইটো